পঁচিছ এক দুহেজাৰ তেইছ সাতাইছ ছয় দুহেজাৰ তেইছ দুই আঠ দুহেজাৰ তেইছ ন এক দুহেজাৰ চৌব্বিছ দুই দুই দুহেজাৰ চৌব্বিছ